মই ভাবোঁ আমাৰ গ্ৰাম্যাঞ্চলত মিডিয়াৰ প্ৰভাৱ বৰকৈ নপৰে কাৰণ টাউনৰ অঞ্চলত যিমানকৈ মিডিয়াৰ প্ৰভাৱ পৰে ঠিক তেনেদৰে আমাৰ গ্ৰাম্যাঞ্চলত সেইদৰে মিডিয়াৰ প্ৰভাৱটো নপৰে আম গাঁৱত যে গুৱাহ বা গুৱাহাটীতে হওক বা আন কোনোবা টাউনতে হওক যদি বানপানেই হওক বা অইন কিবা এটাই হওক সেইটো বাৰে বাৰে দেখুৱাই থাকিব বা প্ৰচাৰো হয় আমাৰ ইয়াত ইমান ধুনীয়া বানপানী হয় সেই বানপানীৰ কাৰণে বা খেতি পথাৰ ঘৰ দুৱাৰ আদি লোক ক্ষতি হয় সেইখিনি কথাও মেডিয়াই নেদেখুৱায় ৰাস্তা পদূলি ইমান বেয়া সেইখিনি কথাও মেডিয়াই আহি নেদেখুৱায়হি বা দলং এখনেই ভাগক সেইটোও নেদেখুৱায় হাতীয়ে আহি প্ৰত্যেক বছৰে ধান খায় সেইটোও কিন্তু মেডিয়াত বাতৰি আমাৰ ইয়াৰ পৰা প্ৰচাৰ নহয় প্ৰচাৰ নহয় আৰু ধৰক এতিয়া ইলেকশ্যনৰ সময়ত বা নেতাসকলৰ বিষয়ে বা আন কিবা এটা বস্তুৱে বাৰে বাৰে যেনেকৈ দেখুৱায় বা দিম বুলি নেতাসকলে যেনেকৈ কয় সেইখিনি বাতৰিও বাৰে বাৰে দেখুৱায় বা কোন ক'ত কি হ'ব সেইবোৰ দেখুৱাই থাকে কিন্তু হৈ যোৱাৰ পিছত যে তেওঁলোকে কি কৰিছে কি নকৰিছে সেইখিনি বা বাতৰি মিডিয়াসকলে প্ৰচাৰ নকৰে ঠিক তেনেদৰে আমাৰ গ্ৰাম্যাঞ্চলত যে অকণো মিডিয়া প্ৰভাৱ নপৰে আৰু তেওঁলোকক মাতি আনি বা দেখুৱাবই লাগিব তেতিয়াহে সেইটো বাতৰি প্ৰচাৰ কৰে